হেল্ল' দাদা এই মোৰ ঘৰত তেজপুৰত মই মানে এখন কেব বুক কৰিব বিচাৰিছিলোঁ কেব বুক কৰিবলৈ কেবৰ দামটো কিমান হ'ব পাঁচ হাজাৰ পাঁচ হাজাৰ বেছি কৈছে অলপ কমাব অ'কে কমাব নেকি অঁ তেনেহ'লে কিমান দাম দুহেজাৰ অঁ হ'ব দিয়ক দুহেজাৰ অঁ কেবখন মোক লাগে হেৰি মোৰ এই মা দেউতা আমাৰ ঘৰৰ সকলো পৰিয়াল লগতে মোৰ বন্ধু বান্ধৱ মোৰ কলেজৰ ফ্ৰেণ্ডবোৰো মানে ভ্ৰমণ কৰিবলৈ যাম বুলি কৈছে এইটো জানুৱাৰী মাহতো জানুৱাৰী মাহটো তাৰমানে অলপ ফুৰিব যাম বুলি কৈছে তাকে ভাবিছোঁ কিমাননো ঘৰত থাকিবা আৰু বৰিং হৈ গৈছে সেইকাৰণে মাহঁতকো অলপ ফুৰাই আনোগৈ আৰু মোৰ বন্ধুকেইটাকো অলপ ফুৰাই আনিমগৈ আৰু দাদা ৰাস্তা পাতি ভালেই নে ৰাস্তা পাতি কেনেকুৱা বাহিৰত ভালেই মানে ৰাস্তা পাতি বেয়া হ'লে আমাৰ মাহঁত থাকিবতো ৰাস্তা পদূলি বেয়া হ'লে দিগদাৰ হ'ব সেইকাৰণে সুধিছোঁ আৰু অঁ মানে মোৰ মা যাব ঘৰৰ সকলো পৰিয়াল যাব সেইকাৰণে কৈছোঁ অলপ ৰাস্তা পাতি ভাল হ'লে ভাল আছিলে আৰু কেবখন অলপ ভাল দিব যাতে কোনো প্ৰব্লেম অসুবিধা নহয় যাতে হ'ব দিয়ক দাদা তাকেই ধৰ আপোনাক সুধিবলৈ ফোন কৰিছিলোঁ মানে কেব এখন যোগাযোগ কৰিবলৈ লাগে সেইকাৰণে হ'ব দিয়ক